অঁ হেল্ল' বাইদেউ মই গেলেকী লাইভ চেনেলৰপৰা কৈছোঁ ৰিপৰ্টাৰ ৰিপৰ্টাৰ দিগন্ত শইকীয়া এইখন লাহন গাঁও লাহান গাঁৱত লাগিছে নেকি বাৰু অঁ আপোনালোকৰ সেই পিনে চ'লাৰৰ ছিষ্টেম হৈছে নেকি বাৰু নাই হোৱা ন অঁ অঁ আপোনালোকৰ এতিয়া কি কি ব্যৱহাৰ কৰি আছে তেতিয়হ'লে কেতিয়াবাতো লাইটটো সম্পূৰ্ণভাৱে কেতিয়াবা নাথাকে ন আপোনালোকৰ কি অঁ হয় নেকি এতিয়াতো এতিয়াতো সকলো মানুহকে সকলো ৰাইজকে দিছে চ'লাৰ ফ্ৰী চ'লাৰ বুলি এতিয়া অনলাইন কৰিবলৈ আপোনালোকে অনলাইন কৰা হোৱা নাই তাত গাঁৱত অনলাইনটো আপোনালোকৰ ক'ৰবাত চি এচ চি চেণ্টাৰ আছে নেকি চি এছ চি চেণ্টাৰত গৈ আপোনালোকে তাত অনলাইন কৰিলেই হৈ গ'ল এতিয়া চ'লাৰ নতুনকৈ আঁচনি এখন আহিছে নহয় এখন চলাৰৰ এইখন আপোনালোকে গম নাপায় নেকি আপোনালোকৰ তাত কোনো কওঁটা মানুহ নাই নেকি অঁ আপোনালোকে ওচৰে পাঁজৰে সুধি চাব আজিকালি মানে সেইখন এতিয়া অনলাইন চলি আছে চাগৈ দেই আমাৰ এইপিনেটো হৈ গ'ল আপোনালোকে ওচৰে পাঁজৰে সুধি ল'ব চ'লাৰৰ আজিকালি এইটো অনলাইন হৈ আছে আপোনালোকে পাৰিলে অনলাইন কৰি দিব ঘৰে ঘৰেও চ'লাৰ দিয়াৰ মানে সুবিধাটো এতিয়া চৰকাৰে কৰি দিছে অঁ আপোনালোক অঁ কাৰেণ্টটো কাৰেণ্টটো আপোনালোকৰ ডিষ্টাৰ্ব হয় ন অঁ আপোনালোকৰ সেই চ'লাৰখন পালে ভাল হ'ব আপোনালোকে চ'লাৰ এখন সেইকাৰণে অনলাইন কৰি দিব আজিকালি চৰকাৰী দিছে ন তেনেকৈ চ'লাৰ অনলাইন কৰিবলৈ উপযুক্ত ডকুমেণ্টছ কি লাগে আপোনালোকে সুধি ল'ব গাঁৱত বিশেষকৈ গাঁওখনৰ মানে আপোনালোকৰ ঘৰখনৰ এতিয়া মূৰব্বী কোন সেই ঘৰখনৰ মূৰব্বীজনে গৈ পিনি আপোনালোকে চি এছ চি চেণ্টাৰত পাৰিব আপোনালোকে অনলাইন কৰি দিব আপোনালোকে গৈ চি এছ চি চেণ্টাৰত অঁ আপোনালোকৰ অনলাইনৰ অনলাইন কৰা দোকানতে কৰিব পাৰিব আপোনালোক চ'লাৰৰ এইটো

অঁ হেৰিয়ত এইজন হেৰি সূৰ্য গগৈ নেকি অঁ চিনি পাওঁ অকণমান মই সেইপিনে গৈছোঁ নহয় ৰিপৰ্টৰ এনেকৈ ৰিপৰ্ট কৰিবলৈ অঁ হয় নেকি তেওঁ সুধি চাব এবাৰ বা আপোনালোকে চ'লাৰত কি কি ডকুমেণ্টছ লাগিব উপযুক্ত ডকুমেণ্টছ দি পিনি আপোনালোকে চ'লাৰৰ এইটো অনলাইনটো কৰি ল'লে ভাল হ'ব আৰু আপোনালোকে সময়ত তাৰমানে চ'লাৰৰ এতিয়া পাই যাব ন আপোনোকৰ গাঁওখনত সম্পূৰ্ণভাৱে চ'লাৰৰ ছিচটেম হোৱা নাই এতিয়ালৈকে ন ঘৰে ঘৰে হোৱা নাই ঘৰে ঘৰে মানে ৰাস্তাই ৰাস্তাই এইবোৰ ষ্ট্ৰ্ৰীট লাইটবোৰ লাইটবোৰ চ'লাৰৰ হৈছে ন অঁ অঁ সেইটো আপোনালোকৰ স্থানীয় কোনে চাইছে তেখেতলোকক জনোৱা নাই নেকি জনোৱা হোৱা নাই নেকি এতিয়ালৈকে অঁ তেনেকৈ অঁ আপোনালোকৰ তাৰ ওচৰৰ মানে আপোনালোকৰ পঞ্চায়তৰ কি কয় প্ৰেচিডেণ্ট ছেক্ৰেটেৰী তেখেতসকলক জনাব আপোনালোকে তেখেতসকলে এইবোৰ চাই ন তেখেতসকলৰ লগতে দায়িত্ব দিয়া চাগৈ দিয়া আছে চাগৈ এইবোৰ দায়িত্ববোৰ আপোনালোকে এবাৰ সুধি চাবচোন অঁ তেখেতসকলক এবাৰ সুধি চালেই গম পোৱা হ'ব কি ক'ত ক'ত লাইট দিব লাগে চবেইেতো নাজানে এতিয়া ক'ত ক'ত এতিয়া আন্ধাৰ আপোনালোকৰ আপোনালোকে গম পায় গাঁওখনৰ কথা এইটো হ'লে ভাল হয় এতিয়া মানে চৰকাৰে এতিয়া ধুনীয়া এটা সুন্দৰ আঁচনি উলিয়াই দিছে আপোনালোকৰ ঘৰে ঘৰে ঘৰে ঘৰেও চ'লাৰ হ'ব আপোনালোকৰ ৰাস্তা পদূলিও মানে চ'লাৰ হ'ব আৰু অঁ আপোনালোকে সুধি চাবচোন ওচৰে পাঁজৰে দেই

অঁ সেইটো অনলাইনটো খালী উপযুক্ত ডকুমেণ্ট আপোনালৰ আধাৰ কাৰ্ড আধাৰ কাৰ্ড আছে ন আপোনালোক আধাৰ কাৰ্ড পান কাৰ্ড আছে নহয় আপোনাৰ অঁ আপোনালোকৰ ঘৰৰ মূৰব্বীক কোন তেখেতক দি পঠিয়ালেও হ'ব তেখেতৰ মানে খালী অনলাইন কৰিবলৈ ৰেচন কাৰ্ডটো লাগিব নেকি ৰেচন কাৰ্ড আছে নাই বাৰু আপোনালোকৰ এইবাৰ চি এ চি চেণ্টাৰত সুধি চাবচোন নহ'লে আপুনি কি কৰে চ'লাৰৰ অনলাইন কৰিবলৈ কি কি কৰিব লাগিব আমাৰ ইয়াত চ'লাৰ পোৱা নাই অঁ গাঁৱৰ প্ৰত্যেকঘৰ মানুহে প্ৰত্যেক ঘৰ মানুহে পাৰিব এইটো চ'লাৰটো এইটো মানে ভাৰত চৰকাৰৰফালৰপৰা হেৰি কৰি দিছে এইটো আপোনালোকৰ বি জে পি চ বি জে পি গাঁৱৰ মানুহৰ কাৰণে চ'লাৰ মানে আপোনালোকৰ বিজুলী এতিয়া কাৰেণ্টৰ এতিয়া মিটাৰটো এতিয়া ডিজিটেল মিটাৰ কৰি দিয়া নাই জানো সেইকাৰণে মানে অকণমান বিলটো বেছি বিলটো বেছি বুলি পাইছোঁ শুনিছোঁ আমি মানে ৰিপৰ্টত এতিয়া আমি প্ৰায় আহি থাকে আমাৰ এনেকুৱা নিউজ সেইকাৰণে মানে অঁ সেইকাৰণে মানে অঁ সেইকাৰণে বিলটো মানে কি হ'ল হেৰি কৰি দিয়া হৈছে মানে এইটো স্মাৰ্ট মিটাৰ কাৰণে সেই চ'লাৰৰ আজিকালি চ'লাৰটো মানে দৰকাৰ হৈছে বুলি কৈছে মানে সেইকাৰণে ভাৰত চৰকাৰে চ'লাৰ ঘৰে ঘৰে চ'লাৰ দিয়াৰ এটা সু ব্যৱস্থা কৰিছে আঁচনিখনৰ জৰিয়তে অঁ অনলাইনটো কৰি থৈ দিব পাছত কি হয় দেখা যাব বাৰু

অঁ এতিয়া বৰ্তমান আপোনালোকৰ গাঁৱত চ'লাৰ নাই ন অঁ অঁ আচ্ছা অঁ ঠিক আছে বাৰু অ'কে হ'ব তেতিয়াহ'লে দেই অঁ ভাল লাগিলে কথা পাতি অঁ বাই বাই